হয় সংস্কৃতি আৰু পৰম্পৰা গঢ় দিয়াত ভূগোলে যথেষ্টখিনি ভূমিকা পালন কৰা দেখিবলৈ পোৱা যায় ভৌগোলিক নিৰ্ধাৰণ কৰে যে তুমি কোন পৰিৱেশত কি খাবা তুমি কোন পৰিৱেশত কি পিন্ধিবা বা তুমি কোন পৰিৱেশত খাপ খুৱাই তুমি কেনেদৰে চলিবা এতিয়া যদি প্ৰথম কথা আমি নৈ কাষৰীয়া অঞ্চলৰ কথা ক'বলৈ যাওঁ সততে দেখিম যে আমাৰ নৈ কাষৰীয়া অঞ্চলৰ যিসমূহ ঘৰ সেইসমূহ চাংঘৰ টাইপত সজা হয় যিহেতু সঘনাই বানপানী হোৱা দেখিবলৈ পোৱা যায় আৰু বানপানীৰ ফলত ঘৰবোৰ ডুবে গতিকে তেওঁলোকে সেই পৰিৱেশত খাপ খোৱাকৈ তেওঁলোকে সেই সংস্কৃতিৰ লগত মিলিব পৰাকৈ ঘৰসমূহ চাংঘৰেই তৈয়াৰ কৰে লাগিলে সেয়া পকাই হওক বা বাঁহ বেতৰে হওক মুঠতে তেওঁলোকে চাংঘৰ তৈয়াৰ কৰে আৰু ঠিক তেনেকৈ তেওঁলোকৰ প্ৰধান জীৱিকাৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকে সেই অঞ্চলৰ লোকসমূহে মাছ মাৰে আৰু মাছ মাছ মানে পালন কৰে বা মাছ মাৰে নৈৰ কাষত মাছ মাৰে গতিকে তেওঁলোকে তেনেদৰেই জীৱিকা নিৰ্বাহ কৰে আৰু নৈ কাষৰ অঞ্চলৰ যিসকল লোক আছে তেওঁলোকে ধানখেতি কৰে ধানখেতি কৰে আৰু সেই ধানখেতি কৰে বাবেই তেওঁলোকৰ প্ৰধান খাদ্য আমি ভাত বুলিয়ে ক'ব লাগিব আৰু তেওঁলোকে সেয়া খায়ে তেওঁলোকৰ পেট ৰক্ষা কৰে আৰু পেট ৰক্ষা কৰে বুলি ক'ব লাগিব লগতে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে তাৰপিছতে আমি যদি ক'বলৈ যাওঁ যে আমাৰ পাহাৰীয়া অঞ্চলৰ লোকসকল কেনেকৈ থাকিব আমাৰ পাহাৰীয়া অঞ্চলৰ লোকসকলো ঠিক তেনেকৈয়ে চাংঘৰ সাজিয়ে থাকিবলৈ থকা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে চাংঘৰ এইকাৰণে সাজে কাৰণ তাত পাহাৰীয়া অঞ্চলত বহুতো বন্য জীৱ জন্তুও পোৱা যায় আৰু সেই বন্য জীৱ জন্তুৰপৰা সততে হাত সাৰিবলৈ তেওঁলোকে চাংঘৰটোকে বেছি নিৰাপদ বুলি ভাবি তেওঁলোকে সেই চাংঘৰটোতে থাক থকা দেখিবলৈ পোৱা যায় আৰু যদি আমাৰ পাহাৰীয়া যিসকল লোক তেওঁলোকৰ কথা যদি আমি ক'বলৈ যাওঁ তেওঁলোকে আমাৰ দৰে আমাৰ ভৈয়াম অঞ্চলৰ দৰে তেওঁলোকে সাজপাৰ নিপিন্ধে তেওঁলোকে বহুত জধলা মধলাকৈ পিন্ধে হয়তো অলপ লুজ কাপোৰ পিন্ধে কাৰণ তেওঁলোকে যেতিয়া চিকাৰ কৰিবলৈ যায় বা ওলাই যায় যিহেতু গোটেই অঞ্চলটো হাবি জংঘল হয় যদি কেনেবাকৈ বাঘ এটাই আক্ৰমণ কৰিলে বা বন্য কোনোবা জীৱ জন্তুৱে আক্ৰমণ কৰিলে সহজে মানে তেওঁলোকে সাৰিব পৰাকৈ যদি টাইট কাপোৰ পিন্ধে তেওঁলোকে পটককৈ সাৰিব নোৱাৰিব গতিকে সেই অলপ ঢিলা কাপোৰ তেওঁলোকে পৰিধান কৰে আৰু তেওঁলোকে যিসমূহ অলংকাৰ পৰিধান কৰে সেইসমূহ তেওঁলোকৰ ভূগোলেই দিয়া বুলি ক'ব লাগিব যিহেতু তেওঁলোকে নিজৰ অঞ্চলৰ লগত বা নিজৰ নিজে খাপ খোৱাকৈ সেই অঞ্চলটোৰ লগত খাপ খোৱাকৈ তেওঁলোকে সেইসমূহ পৰিধান কৰে আৰু যদি খাদ্যৰ কথা ক'বলৈ যাওঁ তেতিয়া তেওঁলোকে মাংস খাই তেওঁলোকে বন্য জীৱ জন্তু চিকাৰ কৰে লগতে হাবিয়ে বননিয়ে যিসমূহ ফল মূল হয় সেইসমূহ তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰে লগতে আলু কচু তেওঁলোকৰ প্ৰিয় খাদ্য হয় এতিয়া যদি আমি মৰুভূমিৰ কথা ক'বলৈ যাওঁ মৰুভূমিও ঠিক তেনেকৈয়ে নিজৰ ভৌগোলিক ক্ষেত্ৰখনত এক বেলেগ বৈশিষ্ট্যৰে মানে পৰিপূৰ্ণ যিহেতু আমাৰ মৰুভূমি অঞ্চলত কি হয় অতিপাত গৰম হয় ন তাত সকলো জীৱ জন্তু তাত থাকিবও নোৱাৰে তাত যিসমূহ মানুহে বাস কৰে তেওঁলোকে তেওঁলোকৰ মানে জীৱন প্ৰণালীটো অলপ বেলেগ ধৰণৰ হয় আৰু তাত কেৱল আমি প্ৰাণী হিচাপত আমি উটটোক মানে দেখিবলৈ পোৱা যায় কাৰণ উট উটেই একমাত্ৰ প্ৰাণী যি নেকি মৰুভূমি অঞ্চলত নিজকে খাপ খুৱাই ৰাখিব পাৰে যিহেতু তাত পানীৰ অভাৱ তেওঁ কি কৰে উটটোৱে পানী নোখোৱাকৈ বহুত দিন জীয়াই থাকিব পাৰে গতিকে সেই অঞ্চলৰ যদি আমি বাহন বুলি ক'বলৈ যাওঁ সেই উটৰ কথাকে আমি ক'ব লাগিব এতিয়া আহিছোঁ আমাৰ যি মৰুভূমি অঞ্চলৰ লোকসকলে যি বস্ত্ৰ পৰিধান কৰে তেওঁলোকে কি কৰে মূৰত পাগুৰি মাৰে আৰু বহুত ৰং বিৰঙৰ তেওঁলোকে কাপোৰ পৰিধান কৰা আমি দেখিবলৈ পাওঁ আৰু সেই কাপোৰ যেতিয়া পৰিধান কৰে তেওঁলোকে মুখত এখন কাপোৰো মাৰি থাকে সেই কাপোৰখন কিয় মাৰে কাৰণ তাততো বহুত ধূলি হয় তেওঁলোকৰ যাতে শ্বাস প্ৰশ্বাসত কোনো অসুবিধা নহয় সেই হিচাপত তেওঁলোকে মুখত সেই এখন কাপোৰ মাৰি থকা দেখিবলৈ পোৱা যায়